ল'ৰা ছোৱালীবোৰক পৰ পৰা খেল ধেমালি জীয়াই ৰাখিবলৈ হ'লে অভিভাৱকেও উৎসাহ দিব লাগিব আজিকালি প্ৰাথমিক বিদ্যালয়ৰ পৰা খেল ধেমালি আৰম্ভ কৰে প্ৰতি বছৰে খেল ধেমালি পাতে সেইবোৰ জীয়াই ৰাখিব লাগিব তাত বাধা দিব নালাগিব বিশেষকৈ অভিভাৱকে ল'ৰা ছোৱালীবোৰক উলিয়াই দিব লাগিব খেল ধেমালি খেলিবলৈ আজিকালি চৰকাৰে খেল মহাৰণ পাতিছে বহুত ধুনীয়া কাম কৰিছে সেইবোৰৰ জৰিয়তে বহুতখিনি ল'ৰা ছোৱালী উপকৃত হৈছে তাৰপৰা বাহিৰলৈও যাব পাৰিছে ল'ৰা ছোৱালীক সদায় উছাহ দিব লাগিব ইস্কুলৰ পৰা অহাৰ পিছত আজিকালি দেখা হয় মোবাইলটো দি বা ল'ৰা বা ছোৱালী জুপ পাতি থাকে সেই জুপ পতাটো এৰাব লাগিব অকমান খেলিলে স্বাস্থ্য ভাল হয় মন ভালে থাকে ল'ৰা ছোৱালীৰ মাজত মোকামিলা থাকে সেইবোৰকে কৰিব লাগে আৰু তাক জীয়াই ৰাখিবলৈ অভিভাৱকক উৎসাহ দিব লাগিব প্ৰতিবছৰে গাঁৱতো খেল ধেমালি ও বিহু বুলি ফিল্ডত তেনেকৈ অভিভাৱকে লৈ গৈ শিকাব লাগিব আগৰ দিনত পুৰণা খেল ধেমালি আমি ঢেৰ খেলোঁ ৰুমাল খেলোঁ ঘূগেওলি খেলোঁ গুডু খেলোঁ সেইবোৰ খেল আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে নেজানেই সেইবোৰ শিকাব লাগে সেয়াই আৰু